গুৱাহাটী মহানগৰীত পৰ্যটকসকলৰ কাৰণে পৰিবহণ ব্যৱস্থাৰ কথা আহিলে আমি ক'ব পাৰোঁ যে ইয়াতে পৰিবহণ ব্যৱস্থা অতি ভাল কিয়নো গুৱাহাটীত ৰাজ্যিক পৰিবহণ বাছসমূহৰ সুবিধা বহুতেই ভাল কৰিছে লগতে ইয়াতে টেক্সি ব্যৱস্থাও ভাল ইয়াতে অ'ট' ৰিক্সাৰ সুবিধাও ভালে ভালেই আছে লগতে বেটেৰী ৰিক্সা হওক লগতে নিজৰ বাহনৰ ক্ষেত্ৰত হওক নিজৰ পাৰ্চনেল বাহন হওক আৰু ট্ৰেইনৰ কথাই হওক আৰু ফ্লাইট হওক চব পিনেৰে চব চব ব্যৱস্থা ইয়াতে সুনিশ্চিত কৰা আছে এইসমূহৰ উপৰিও আমাৰ যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ লগত লাগি থাকি লাগি থকা নগৰী হয় গুৱাহাটী মহানগৰী গতিকে ইয়াতে জাহাজৰো পৰিবহণ ব্যৱস্থা বহুতেই ভাল কোনোবা পৰ্যটক যদি গুৱাহাটীলে আহে তেওঁলোক সকলোতকে সুবিধাজনক হয়তো বাছেৰে নাইবা ট্ৰেইনেৰে আৰু নাইবা এৰ'প্লেনেৰ মাধ্যমেৰে সুলভভাৱে আহিব পাৰিব আৰু গুৱাহাটী নগৰীত আহাৰ পিছত গুৱাহাটী নগৰ ভিতৰত যদি চ চকা ফুকা কৰিবলগীয়া হয় তেতিয়া আমাৰ বিভিন্ন ধৰণৰ টেক্সিৰ ব্যৱস্থা কৰা আছে যেনেকে উবেৰ হওক অ'লা হওক এইবোৰ সহজলভ্যভাৱে আমি আমাৰ নিজৰ ম'বাইলতে এপৰ মাধ্যমত ডাউনপ এপৰ মাধ্যমত আমি বুকিং কৰিব পাৰোঁ লগতে ৰিক্সাসমূহ বাটত থিয় হৈ থকা দেখাই যায় ই ৰিক্সাসমূহ প্ৰায় দেখাই যায় গতিকে এই পৰিবহণ ব্যৱস্থাৰ সকলো দিশেই ধুনীয়াকৈ জড়িত হৈ ধুনীয়াকৈ আছেই গুৱাহাটী মহানগৰীত লগতে মই এইটো কথা ক'ব বিচাৰোঁ যে যদিও এই পৰিবহণৰ ব্যৱস্থাসমূহ এভেইলেবল কৰা হৈ আছে সুবিধাজনক আছে তথাপিও ক'ৰবাত ন ক'ৰবাত ইয়াৰে কিছুমান নিগেটিভ ছাইড বা সমস্যাও দেখা পোৱা যায় যেনেদৰে গুৱাহাটী মহানগৰীৰ ভিতৰত অতিৰিক্ত ট্ৰাফিক জাম হোৱা কাৰণে পৰিবহণ ব্যৱস্থা সুঠাম হোৱাৰ সুঠাম হ'লেও ইয়াতে জামৰ কাৰণে ট্ৰেফিক জামৰ কাৰণে ইটোৰ পৰা সিটো ঠাইলৈ যোৱাৰ কাৰণে অধিক সময় লাগি যায় আৰু লগতে ইয়াতে নিৰাপদৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে কিছুমান এপ মানে সকলো এপ নহয় কিন্তু কিছুমান যেনেকুৱা ৰেপিড' হওক এনেকুৱা সিহঁতে কেতিয়াবা কেতিয়াবা ভাড়াৰ ক্ষেত্ৰতো দেখা যায় যে যিটো ভাড়া বা প্ৰা মূল্য দেখা দেখাইছে ম'বাইলত সেইটোৰ সেইটোতকে অধিক সিহঁতে চাৰ্চ কৰা দেখা যায় কিন্তু সকলো ক্ষেত্ৰত যিটো প্ৰযোজ্য নহয় কিছুমান ক্ষেত্ৰতহে এই সন্মুখীন হ'ব পাৰে তাৰ বাহিৰে বাকী দিশত আমি ভালদৰে এই পৰিবহণৰ সুবিধাসমূহ উপভোগ কৰিব পাৰোঁ আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিম যে আমাৰ গুৱাহাটীত গুৱাহাটী গুৱাহাটী মহানগৰীত যিহেতু ফ্লাই অ'ভাৰ বহুতেই আছে গতিকে ফ্লাই অ'ভাৰৰ সুবিধাৰ কাৰণে আজিকালি কিছু ট্ৰেফিকৰ ক্ষেত্ৰত উন্নতি উন্নতি দেখা পোৱা গৈছে নহ'লে পৰিবহণ ব্যৱস্থা সুবিধা হোৱা স্বত্বেও আগতে সেইটো মানে সুলভ হোৱা নাছিলে যিহেতু আমি এটা ঠাইৰ পৰা আনটো ঠাই যোৱাতে অধিক সন্মু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে এইটোৱে ক'ম যে বৰ্তমান চৰকাৰেও অধিক কাম কৰিছে কিন্তু লগতেও বিভিন্ন আঁচনিৰ মুকলি কৰাৰ লগতে পৰিবহণ সম্বন্ধিত কিছুমান আঁচনি নতুন নতুন কি কৰা মুকলি কৰাৰ কাৰণে আমাৰ জনসাধাৰণৰো সহায় হৈছে গতিকে যদিহে পৰ্যটক আহে বাহিৰৰ পৰা এইটোৱে ক'ম যিকোনো মেইন ষ্টেচন হওক সিটো হওক সেইটো ফ্লাইটে এয়াৰপৰ্টেই নহওক যেনিবা বা ৰেল ষ্টেচনেই নহওক তাতে আহি কেনে তেওঁলোক অনায়াসে উবেৰ অ'লা বুক কৰিব পাৰিব নহ'লে নিজেই নিজৰ টেক্সি বুক কৰিব পাৰিব অফলাইন হিচাপে অনলাইন অফলাইন দুটাই সুবিধা পাব আৰু ইয়াৰ লগতেই আপোনালোকে

কাৰ হওক ৰিক্সা হওক এভ্ৰিথিং আপোনালোকে বুক কৰি অনায়াসে ইটোৰ পৰা ঠাই সিটোলে যাব পাৰিব আৰু এইখিনিয়ে